বৰ্ণনা কৰাৰ পদ্ধতিটো বেলেগ বেলেগ বৰ্ণনা কৰাৰ পদ্ধতি মানে সকলোৱে বেলেগ বেলেগকৈ চিন্তা কৰে কথাবোৰ সেইবাবে সকলোৰে চিন্তাৰ ধাৰণা কৰাৰ যিটো পদ্ধতি সেই পদ্ধতিয়ে নিৰ্ণয় কৰে ছবিখন সম্পূৰ্ণ কৰি তোলোঁতে সৰ্বাধিক কিমান সময়ৰ প্ৰয়োজন হ'ব নহ'লে বা সৰ্বনিম্ন কিমান সময়ৰ প্ৰয়োজন হ'ব সেইটো গতিকে আমি ক'ব পাৰোঁ যে কোনো এখন ছবি অতি কম সমলৰ জৰিয়তে আমি অতি কম সময়তে বহুত বেছি মনৰ ভাৱ প্ৰকাশ কৰি তুলিব পাৰোঁ আৰু কোনোবা এখন ছবিৰ কাৰণে আমাৰ বহুত উপাদানৰ প্ৰয়োজন হয় যিখিনি আমি বহুত চিন্তনীয় হয় আৰু যি যিখিনি আমি বহুত চিন্তাশীলভাৱে ছবিখনত মানে কি অংকন কৰিব লাগে সেইবাবে ৰং বুলাওঁতেও তেনেকুৱা ধৰণৰ কিছুমান কথা থাকে ধৰক কিছুমান ৰঙেৰে আমি বহুত বেছি চিন্তা শিল উপাদান তাত সন্নিবিষ্ট কৰিব পাৰোঁ আকৌ কিছুমান ৰং আমি চিত্ৰখনত যদিও প্ৰয়োগ কৰোঁ তথাপিও সেই ৰংখিনিৰে আমি আমাৰ মনৰ ভাৱ প্ৰকাশ কৰিব নোৱাৰিব পাৰোঁ গতিকে কোনটো ৰঙেৰে কি উপাদান আমি প্ৰকাশ কৰিম সেইটো

বহুত সুন্দৰকৈ উপস্থাপন কৰিব পাৰোঁ ঠিক তেনেদৰে কিছুমান ছবি আমি বহুত উপাদান আৰু বহুত ৰঙৰ সহায়তো সঠিকভাৱে উপস্থাপন কৰিব নোৱাৰিবও পাৰোঁ গতিকে এইটো সঠিকভাৱে কৈ দিয়াটো টান কাৰণ কিছুমান অনুভূতি আমি কিছুমান কম ৰঙেৰেও প্ৰকাশ কৰিব পাৰোঁ আৰু কিছুমান অনুভূতি আমি বহুত বেছি ৰঙেৰেও প্ৰকাশ কৰিব নোৱাৰোঁ সেইবাবে ৰং উপাদান আৰু অংকনৰ পদ্ধতি গোটেইকেইটাৰ ওপৰত নিৰ্ভৰ কৰি আমি ছবিখন কিমান সময়ৰ ভিতৰত অংকন কৰিলোঁ সেইটো ক'ব পাৰিম